যোৱা কেইবছৰ ধৰি মনোৰঞ্জন মনোৰঞ্জনৰ বাবে মানুহৰ আচলতে ক'বলৈ গ'লে মনোৰঞ্জন মানুহৰ সময়ে সময়ে বেলেগ বেলেগ হোৱা দেখা যায় কেতিয়াবা মানুহে নাচি ভাল পায় কেতিয়াবা গান গাই ভাল পায় কেতিয়াবা মন বেয়া লাগি থাকিলে কোনোবাই চিনেমা চায়ো ভাল পায় আৰু কোনোবাই ধৰি লওক নিজেই গান গাই ভাল পায় বিভিন্ন ধৰণৰ মানে মানুহ ভেদে যেনেকৈ বিভিন্ন ৰুচি থাকে তেনেকৈ মানে মনোৰঞ্জনবিলাকো তেওঁলোকৰ ৰুচিমতে উপভোগ কৰে মানে যোগবোৰ যিহেতু আমাৰ পৰিৱৰ্তনশীল সময় আমাৰ পৰিৱৰ্তনশীল সময় ৰৈ নাথাকে সময়ৰ লগে লগে মানুহবিলাকো সলনি হৈ যাই থাকে আৰু বিজ্ঞানেও নতুন নতুন চিন্তা কৰি পেলাই নতুন কি আৱিষ্কাৰ কৰিব পাৰে সেইবিলাকৰ বিষয়ে চিন্তা কৰি থাকে সেইবাবে এটা সময়ত যদি ৰেডিঅ'ৰ সৃষ্টি হৈছিল ৰেডিঅ'ৰ পাছত টিভি আহিল ৰেডিঅ'ত কেৱল শুনা মাধ্যমটোহে আছিল দেখাটো নাছিল টিভি অহাৰ লগে লগে দেখাটো আহিল আৰু তাৰ পিছত আহিল আমাৰ কম্পিউটাৰ কম্পিউটাৰৰ যেনেকৈ পৰিৱৰ্তন হ'ল ঠিক সেনেদৰে আমাৰ বাকী মনোৰঞ্জনবিলাকো সলনি হ'ল এতিয়াতো বৰ্তমান আমাৰ ছ'চিয়েল মেডিয়া বুলি ক'লে কম্পিউটাৰততো মানুহে বেছি সময় লাগি নাথাকে থাকে ক'ত এই ইনষ্টাগ্ৰাম ফেচবুক ৰীল বনোৱা ৰীলটোতে বহুত ল'ৰা ছোৱালীয়ে মানে সোমাই পৰিছে তাতেই যেন কিবা মনোৰঞ্জন পায়